লিখন প্ৰক্ৰিয়াত

পৰিৱেশ পৰিস্থিতি আৰু সময় সাপেক্ষে নিৰ্ভৰ কৰে কোনোবা মুহূর্তত উথন পতন ঘটিব পাৰে

এই গোটেইখিনি সময়ে নিয়ন্ত্ৰণ কৰিব বা মুহূর্তটোৱে নিয়ন্ত্ৰণ কৰিব অন্তৰ্ভুক্ত হৈ থকা লিখন লিখন প্ৰক্ৰিয়াৰ আবেগিক হৈ থকা মনটো পৰিস্থিতি আৰু সময়ে নিয়ন্ত্ৰণ কৰিব লেখকৰ ব্লগ বা আত্মসন্দেহ হৰ সময়ছোৱা এই এটা সময় সাপেক্ষে বা মুহূর্ত অনুযায়ী অতিক্ৰম কৰি গৈ থকা হয়

কোনোবা মুহূর্তটোত লিখনিৰ ওপৰত

বা পাই থকা যায় সেই মুহূর্তবোৰ বিলাকত নিৰ্ভৰ কৰি সময়টো অতিক্ৰম কৰি গৈ থাকে সময়ৰ বা আবেগিক উথন পতনটো ঠিক এনে ধৰণে নিয়ন্ত্ৰণ কৰা হয়

ওপৰত যুগুতোৱা তথ্য়সমূহ বা অন্য়ান্য় উপস্থাপন কৰিব বিচৰা বিষয়বস্তুসমূহ সম্পূৰ্ণৰূপে যদি

নিয়ন্ত্ৰিত হৈ থাকে বা মজুত হৈ থাকে সেই সময়ছোৱা খুৱ সুন্দৰভাৱে লিখন প্ৰক্ৰিয়াখিনি গৈ থাকে আৰু তেনেধৰণৰ তেনেধৰণে মুহূর্তবোৰ গৈ থাকে আৰু